খেলৰ মহত্ব জীৱনত বুলি ক'বলৈ গ'লে বহুতেই খেলে আমাক টীম ৱৰ্ক কৰা শিকায় যিহেতু খেলত এখন খেলত বহুকেইজন খেলুৱৈ থাকে আৰু সেই খেলুৱৈৰ মাজত ক'ৰডিনেশ্যন নহ'লে এখন খেলত জিকাতো সম্ভৱ নহয় গতিকে টীম ৱৰ্কৰ বহুত দৰকাৰ গতিকে এই খেলে আমাক টীম ৱৰ্ক বঢ়োৱাত সহায় কৰে ডেভেলপ কৰাত সহায় কৰে আৰু লগতে খেলে আমাক দৈনিক জীৱনৰ যোনটো ষ্ট্ৰেছ থাকে চাপ বুলি কোৱা হয় সেই ষ্ট্ৰেছ কমায় খেলে বিভিন্ন ধৰণে এবাৰ বেছি ষ্ট্ৰেছ হ'লে যদি আমি কিবা গেম বা খেল খেলোঁ তেতিয়া আমাৰ এই ষ্ট্ৰেছ বহুত কমি যোৱা দেখা যায় আৰু লগতে খেলে আমাক কনচেনট্ৰেশ্যন বহুত ধৰণে বঢ়ায় ইমপ্ৰোভ কৰে কনচেনট্ৰেশ্যন ইমপ্ৰোভ কৰোৱাৰ লগতে আমাৰ ফিজিকেল হেল্থ বহুখিনি ভাল কৰে যোনবিলাক লোক বহুত শকত বা মেদবহুল তেওঁলোকে যদি সদায় জীৱনত এবাৰ হ'লেও মানে সদায় খেল খেলে তেওঁলোকৰ সেই মেদবহুলতা বা শকত শকত হোৱাটো কমি যায় ক্ষীণ ক্ষীণ হয় গতিকে ফিজিকেল ফিটনেছৰ কাৰণে আমি সদায় খেল খেলাতো বহুতেই জৰুৰী আৰু লগতে খেলে আমাক নেশ্যনেল প্ৰাইডত বহুত সহায় কৰে যদি ভাল খেল খেলোঁ বিভিন্ন ধৰণৰ যেনে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় খেল খেলোঁ তেতিয়া আমাক নিজৰ দেশৰ বাবে সুনাম কঢ়িয়াই অনাত সহায় কৰে লগতে আজিকালি বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিটো এই চাৰ্টিফিকেটবোৰে বহুত সহায় কৰে আমি বহুত ইজিলি এই চাকৰিবোৰ ল'ব পাৰোঁ যদি আমাৰ খেলত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় চাৰ্টিফিকেট বা মেডেল থাকে খেলৰ প্ৰচাৰ কৰিবলৈ ভাৰতত খেলৰ বিষয়ে প্ৰচাৰ কৰিবলৈ বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব পাৰি লগতে চৰকাৰে বিভিন্ন ধৰণৰ স্কীম আছে সেই স্কীমবোৰ ল'ৰা ছোৱালী বা সকলোৰে মাজত প্ৰম'ট কৰিব লাগে তেতিয়া আমি ভালদৰে খেলৰ কথা জানিব পাৰোঁ লগতে খেলৰ বিষয়ে স্প'ৰ্টচ কাৰিক'লাম আমাৰ পাঠ্যক্ৰমত সংলগ্ন কৰিব লাগে যাতে আমি সৰুকালতে খেলৰ কথা গম পাব পাৰোঁ আৰু লগতে খেলিব পাৰোঁ সকলো ল'ৰা ছোৱালীকে এটা এটা পিৰিয়ড স্পৰ্টচ বা গেম পিৰিয়ড ৰাখিব লাগে যাতে তেওঁলোকৰ মেণ্টেল আৰু ফিজিকেল হেল্থ ভালে থাকে আৰু মেদবহুলতাৰ চিকাৰ নহয় লগতে খেলৰ প্ৰচাৰ কৰিবলৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ খেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব লাগে বিভিন্ন ধৰণৰ ষ্টেডিয়াম বা বা ল'ৰা ছোৱালীক সুযোগ দিব লাগে ষ্টেডিয়াম খেলৰ বিভিন্ন সা সঁজুলি আদিবোৰৰ ব্যৱস্থা কৰি ব্যৱস্থা কৰিব লাগে ব্যৱস্থা কৰিব লাগে আৰু লগতে খেলৰ বাবে পইচাৰো বহুত প্ৰয়োজন হয় গতিকে ইনভেষ্টমেণ্টৰ খেলৰ ইনভেষ্টমেণ্টৰ বহুত দৰকাৰ গতিকে ইনভেষ্টমেণ্ট বা পইচাৰ আমি যিমান পাৰোঁ সংগ্ৰহ কৰিব লাগে আৰু খেলৰ প্ৰচাৰ কৰিব লাগে ঠিক তেনেদৰে খেলৰ প্ৰচাৰ কৰিলে কৰিব লাগে